চৰকাৰৰ ফালৰপৰা আমাৰ গাঁৱত স্বাস্থ্য সজাগতাৰ বিষয়ে বহুত কেইটা কাৰ্যসূচী পালন কৰিছে স্বাস্থ্য সজাগতাৰ ওপৰত বহুখিনি তথ্য ওচৰৰে চিকিৎসালয়ৰপৰা সেৱাকৰ্মীসকল আহি আমাৰ গাঁৱত বহুখিনি তথ্য অৱগত কৰিছে মানুহৰ বিভিন্ন বতৰ সম্পৰ্কীয় হোৱা ৰোগৰপৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ বাবেও বহু পৰামৰ্শ ৰাইজৰ মাজত আগবঢ়াইছে ডেংগু মেলেৰিয়া ইত্যাদি ৰোগৰপৰাও কিদৰে হাত সাৰিব পাৰি তাকো ৰাইজৰ মাজত অৱগত কৰিছে আমাৰ গাঁৱত সকলো ঘৰতে বৰ্তমান সময়ত চিকিৎসালয়ৰ সেৱাকৰ্মী আহি সকলো লোককে একো একোটা ৰোগ নিৰাময় পৰামৰ্শ আগবঢ়াইছে শিশুসকলকো কাহ চৰ্দি জ্বৰ আদিৰপৰা হাত সাৰিবলৈ শিশুসকলৰ অভিভাৱকক বিভিন্ন পৰামৰ্শৰ লগতে কিছুমান ঔষধো যোগান ধৰিছে বিভিন্ন সময়ত হোৱা চকুৰ ৰোগ পানীৰ সমস্যাৰ ফলত হোৱা জণ্ডিজ ডায়েৰিয়া আদি ৰোগসমূহৰপৰাও হাত সাৰিব পৰাকৈ সকলোৰে মাজৰ এক সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰিছে ইয়াৰ উপৰিও বৰ্তমান সময়ত হৈ থকা সৰ্পদংশন আদিৰ সমস্যাৰ বাবেও কিদৰে সেই সমস্যাৰপৰা বাচি থাকিব পাৰি বা সৰ্পদংশনৰ পিছত কেনেধৰণৰ নীতি নিয়ম মানিব লাগে তাৰ বাবেও ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে মুঠৰ ওপৰত ক'বলৈ গ'লে চৰকাৰৰ ফালৰপৰা বিনামূলীয়া ঔষধ বিতৰণৰ লগতে সকলো ধৰণৰ ৰোগৰপৰা কেনেদৰে হাত সাৰি থাকিব পাৰি তাৰ প্ৰতি এক বিশেষ সজাগতা আমাৰ গাঁৱত সৃষ্টি কৰা দেখা গৈছে